দৈগ্ৰোং বাগিচাৰ খেলপথাৰ লোকেশ্যন মৰঙি উন্নয়ন খণ্ড এছ টি মেৰিজ হাই স্কুল লোকেশ্যন মৰঙি উন্নয়ন খণ্ড ৰাজহচক্ৰ কাৰ্যালয় লোকেশ্যন মৰঙি উন্নয়ন খণ্ড মৰঙি মহাবিদ্যালয় লোকেশ্যন মৰঙি উন্নয়ন খণ্ড লেতেকু চাহ বাগিচা হাই স্কুল মৰঙি উন্নয়ন খণ্ড